সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে বিশেষকৈ আমি এইখিনি ব্যৱস্থা আগতে আছিলে কিন্তু আজিকালি বিজ্ঞানৰ প্ৰযুক্তিৰ কাৰণে খাদ্যাভ্যাসবিলাক বেলেগ বেলেগ হৈছে আমি দেখা পাইছোঁ যিহেতু এটা সময়ত সৰু সৰু ল'ৰা ছোৱালীক ভীমকলৰ কাটি পেলাই পানীত দিয়াই তাৰ যিটো ৰস ওলায় সেইখিনি খোৱাই বা চাউল গুড়ি কৰি

আদি ল'ৰা ছোৱালীক খোৱালে স্বাস্থ্য খুব ভাল হয় অন্যহাতে মাছ মঙহ এইবিলাক প্ৰটিনজাতীয় বস্তু ল'ৰা ছোৱালী কম পৰিমাণে হ'লেও খোওৱাটো বাঞ্চনীয় ফল মূল বিভিন্ন